হাঁহ কুকুৰা সামগ্ৰীসমূহ হৈছে সিহঁতক দানা পানী দিয়া বাচন বৰ্তন আৰু দৰৱ পাতি যোগান ধৰিব লাগে সিহঁতক এণ্টিবায়'টিক দিব লাগে জ্বৰ উঠিলে আৰু বেছি ওজন হ'বৰ কাৰণে ভিটামিন দিব লাগে ভাল জাতৰ দানা পানী দিব লাগে আৰু সিহঁতক যদি ভালধৰণে দৰৱ পাতি ব্যৱহাৰ কৰা নহয় তেতিয়া সিহঁতে মৃত্যুমুখতো পৰিব পাৰে সেইকাৰণে ভালদৰে চোৱা চিতা কৰিব লাগে আৰু দৰৱ পাতি ভিটামিন যোগ বস্তু দিব লাগে আৰু মাংস বিশেষকৈ কাটি বিক্ৰী কৰিলে লাভজনক হয় কুকুৰা কাটি বিক্ৰী কৰা হয় হাঁহ কাটিও মাংস বিক্ৰী কৰা হয় আৰু গাহৰি কাটিও মাংস বিক্ৰী কৰা হয় হাঁহ কুকুৰাবোৰ গোটাকৈ বিক্ৰী কৰাতকৈ মাংস কাটি বিক্ৰী কৰিলে বেছি লাভজনক হয়